পঁচিছ জুলাই দুহেজাৰ তিনি এঘাৰ জুন ঊনৈছশ পঁচিছ তিনি আগষ্ট চৈধ্যশ পঞ্চাছ ওঠৰ জানুৱাৰী ষোল্লশ চৌব্বিছ আঠ ছেপ্তেম্বৰ চৈধ্যশ ঊনপঞ্চাছ ছয় জুন দুহেজাৰ এক ন ফেব্ৰুৱাৰী দুহেজাৰ আঠ